এতিয়া যিহেতু গৰমৰ দিন আৰু গৰম দিনেই হওক বা ঠাণ্ডা দিনেই হওক আমি আমাৰ ছালৰ যতন বেছিকৈ ল'বলগীয়া হয় আৰু প্ৰদূষণৰ ফলতো আমাৰ ছালখন বহুত নষ্ট হয় সেয়েহে মই এতিয়া ছানস্ক্ৰীম এটা ব্যৱহাৰ কৰি আছোঁ ছানস্ক্ৰীমটোৰ নাম হ'ল ইউ ভি ক্ৰছ আৰু ইয়াত আছে এছ পি এফ ফিফ্টি প্লাছ পি এ প্লাছ আৰু এই ছানস্ক্ৰীমটো ব্যৱহাৰ কৰি মই অতি সুফল পাইছোঁ আগতে মই ছানস্ক্ৰীম নলগোৱাকে বাহিৰলৈ ওলাই গ'লে বা মই বেলেগ ছানস্ক্ৰীমো ব্যৱহাৰ কৰিলে মোৰ ছালখন ইমান ভাল নহৈছিল আৰু ৰ'দে গোটেই ছালখন পুৰি পেলাইছিল যেতিয়াৰ পৰা মই এই এছ পি এফ ক্ৰছ ছানস্ক্ৰীমটো ব্যৱহাৰ কৰিছোঁ এইটো ব্যৱহাৰ কৰি মই অতিকৈ সুফল পাইছোঁ আৰু প্ৰদূষণৰ ফলতেই হওক বা সূৰ্যৰ পৰা অহা অনিষ্ট আমাৰ ছালখন বেয়া কৰা ৰশ্মিয়েই হওক এতিয়া মোৰ ছালৰ কোনো তেনে বিশেষ অসুবিধাৰ মই সন্মুখীন হোৱা নাই আৰু এই ক্ৰীমটোৱে মোক বৰ ভাল সুফল দিছে